মই এটা কুৰ্তী অৰ্ডাৰ কৰিছিলোঁ বিশেষকৈ মই মিশ্ব'পৰাই বহুত অৰ্ডাৰ কৰোঁ মিশ্ব'ৰপৰা কুৰ্তীটো অৰ্ডাৰ কৰি দেখোন গম পালোঁ মানে বহুত ভালেই পালোঁ মানে ফিটিং কাপোৰটো বহুত ভাল গৰমৰ কাৰণে বহুত ভাল যেনে নিজেতো তেনেকৈ ইমান খুলি বিচাৰি চাবলৈ নাজানো এদিন ষ্টুডেণ্ট এজনীক ভাল লগাৰ কাৰণে ক'লোঁ যে এই কুৰ্তীটো কেনেকুৱা লাগিছে ভাল লাগিছে চাই দিয়াচোন তাই ক'লে মাহী হেৰি কোৱালিটিটো বহুত ভাল হয় আৰু ভাল পাব আপুনি অৰ্ডাৰ কৰক এনেকৈ ক'লে অৰ্ডাৰ কৰিলোঁ পিন্ধিলোঁ এতিয়া তোন বহুত ভাল লাগি আছে মানে কেতিয়াবা ক'ৰবালৈ গ'ল য'তেই নাযাওঁ কিয় দুদিন একেৰাহে গ'লেও মানে সেইটোকে পিন্ধি যাবলৈয়ে মন যায় বহুত ভাল লাগে আৰু লগৰবোৰকো দেখালোঁ তাহাঁতেও এতিয়া কৈ আছে ক'ত পাইছিলি এই হেৰি লিংকটো দিবি অৰ্ডাৰ কৰিম ঠিক তেনেকৈ তাহাঁতেও অৰ্ডাৰ কৰিব নেকি এনেকৈ কৈ আছে ভাল লাগিছে মোৰ যেতিয়া পিন্ধি তাহাঁতৰো ভাল লাগক পিন্ধি ভাল লাগে কাৰণ মই পিন্ধা বস্তু এটা ভাল বেলেগে ভাল লাগে বুলি ক'লেতো ভালেই লাগে কাৰণ নিজে এইবিলাক কাপোৰ কানিৰ ক্ষেত্ৰত বহুত ভালপাওঁতো মানে পিন্ধি কৰি আৰু কিনি শ্বপিং কৰি ভালপাওঁ সেইটো কাৰণে মানে ভাল লাগিলে আৰু মা বিশেষকৈ এটা কথা হৈছে কি কিনি পেলাই মানুহক দেখুওৱা চখটো বেছি মোৰ যে এইটো লৈছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে নে হেৰি চাচোন মই পিন্ধি ইমান ভাল লাগিছে কাপোৰটো পিন্ধিবও ভাল ঠাণ্ডা মানে কালাৰে চালাৰে বহুত ভাল লাগিছে সেইকাৰণে মানে বেলেগকো কৈ ভালপাওঁ এতিয়া লগৰবোৰে ল'ম বুলি কৈছে আৰু কি কৰে নাজানো তাহাঁতে চাই আছে লিংকটো দিছোঁ তেনেকৈ